মই জীৱনত শিকা আটাইতকৈ গুৰুত্বপূৰ্ণ পাঠৰ ভিতৰত বা জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদানসমূহৰ ভিতৰত সততা আৰু বিশ্বাস এই দুয়োৰে স্থান সকলোৰে ওপৰত বিশ্বাস আমি মানুহৰ পৰাই পাওঁ আৰু বিশ্বাস জন্মাৰ আগতে জীৱনত বহুত সময় মানুহৰ কাৰণে বিশ্বাস ভংগও হৈছে কিন্তু তাৰ ভিতৰত ভাল মানুহৰ সংখ্যাও আছে এই পৃথিৱীখনত ভাল মানুহৰ সংখ্যাও আছে গতিকে বিশ্বাস দিব পৰা বা সততাৰ উদাহৰণ দিয়া মানুহো আছে জীৱনত বহুত মানুহ লগ পাইছোঁ যাৰ পৰা এই বিশ্বাস আৰু সততাৰ শিক্ষাটো লৈছোঁ তাৰ ভিতৰত কেইজনমান নিৰ্দিষ্ট বন্ধু বান্ধৱী মা দেউতাতো থাকিবই বন্ধু বান্ধৱী বা ইউনিভাৰ্ছিটিৰ জীৱনত পোৱা শিক্ষাগুৰুসকল শিক্ষাগুৰুসকলৰ পৰাই বিশেষকৈ এই পাঠসমূহ বা গুৰুত্বপূৰ্ণ পাঠসমূহ শিকিবলৈ পাইছোঁ আটাইতকৈ জীৱনত প্ৰভাৱিত কৰা মানুহৰ ভিতৰত মায়ে জীৱনত দিয়া শিক্ষা বা মা বা দেউতাৰ পৰা পোৱা বিশ্বাস আৰু সততাৰ শিক্ষাই আটাইতকৈ বেছি বুলি ভাবোঁ তাৰ ভিতৰত পঢ়া জীৱনত কলেজৰ শিক্ষাগুৰুসকলৰ পৰা পোৱা আৰু ইউনিভাৰ্ছিটিৰ জীৱনত পোৱা ইউনিভাৰ্ছিটিৰ শিক্ষাগুৰুসকলৰ পৰা পোৱা শিক্ষাও তাতে মিহলি হৈ আছে তাৰোপৰি নিজৰ বন্ধু বান্ধৱীৰ পৰা বহুত সময়ত বিশ্বাসঘাতকতাও হৈছে কিন্তু তাৰ ভিতৰত কেইজনমান নিৰ্দিষ্ট বন্ধু বান্ধৱীৰ পৰা পোৱা সততা আৰু বিশ্বাসৰ কাৰণেই জীৱনত বহুত সময়ত আগুৱাই যাবলৈ শক্তি পাইছোঁ